হেল্ল' অঁ দাদা হে মোৰ মানে পাৰ্চেল এটা আছিলে কালি আহি পালে বুলি মেছেজ আহিছিলে কিন্তু আজিলৈকে দিয়া নাই মোৰ এই মোবাইল এটা আছিলে আৰু হেডফোন এডাল আছিলে এয়াৰপৰ্ট অঁ তাকে দিয়া নাই মানে এনেকেতো কালি আহিব বুলি মেচিজ আহিলে অঁ কি হয় অঁ

অঁ

অঁ অঁ

অঁ তাকে এতিয়া কেতিয়া কেতিয়া পাম এনে আপুনি আছে ক'ত আপুনি পাৰ্চেলটো আনি থৈছেনে কি অঁ অফিচটো অঁ অঁ অঁ অঁ অঁ তাকে মানে মোবাইলটো দৰকাৰ হৈছিলে আৰু তাতে বহুত হেৰি অলপ দামী বস্তু সেইকাৰণে চিন্তা হৈ আহি নেপালে তাতে মেছেজটো আহি পালে মোবাইলটো পালেহি বুলি অঁ একো নাই একো নাই অঁ অঁ অঁ অঁ অঁ

অঁ পৰহি মানে অঁ মোক দৰকাৰ আছিলে মই মানে এই কাইলে এইফালে যাবলগীয়া আছিলে আৰু এইফালে হে দিল্লীৰফালে সেইকাৰণে মানে আজি মোবাইলটো পোৱা কথা ভালে আছিলে সেইকাৰণে হ'লে ত' কাইলৈ পৰা নাথাকিম মানে খুব বেছি এমাহমান কাৰণে যাবলগীয়া হ'ব মোৰ বাহিৰলে তাকে ক্লিয়াৰ আছিলে মোৰ সেই মানে অনলাইনত পে'মেণ্ট কৰা আছে অঁ অঁ অঁ অঁ অঁ অঁ অঁ মই তুমি যদি নোৱাৰা এতিয়া অফিচটো কোনো আছে এইটো ক'বচোন অঁ অঁ ৰাইট ছাইডে ন সোমাই যাব লাগিব নেকি অফিতত লগ কোনোবা আপোনালোক সেই তাৰ ফোন নাম্বাৰটো দিবচোন

অঁ মই অলপ পিছতে যামেই চাগে এই মানে দৰকাৰ নহয় বহুত দৰকাৰ অঁ অঁ অঁ তাকে ঠিক অঁ ঠিক আছে অঁ ঠিক আছে হ'ব